হেল্ল' মই এতিয়া অলপ আগতে ৰেষ্টুৰেণ্টৰপৰা খানা অৰ্ডাৰ পাই পালোঁ অঁ ভালে লাগিলে খানা পাইছোঁ চাইছোঁ মই মোৰ এতিয়া প্লেটবিলাক চব লেতেৰা হৈ আছে মোৰ ধুবলৈ সময়ো নাই মোৰ বন্ধুবিলাক আহিব এতিয়া আপুনি অকমান দেৰি পাছত মোক হেৰি প্লেট বাাটি গিলাছ এইবোৰ পঠিয়াব পাৰিব নেকি সেইবোৰ পঠিয়ালে বহুত ভাল হ'ব আপোনালোকে অঁ আনকালেও মই ইয়াৰপৰা লৈয়ে থাকোঁ আপুনি চিনি পায় চাগে অঁ পঠিয়াই দিয়ক মোক অকমান দেৰিৰ পিছত বহুত ভাল হ'ব অঁ পঠিয়াব হাঁ ধন্যবাদ